প্ৰিয় কিতাপ বুলিলে বহুতেই আছে তাৰে ভিতৰত মোৰ বেছি ভাল লগা কাহিনী হ'ল মিৰি জীয়ৰী উপন্যাসখনৰ কাহিনীটো জংকী পানেই নামৰ সিহঁতৰ প্ৰেম কাহিনী থকা সেই উপন্যাসখন আৰু বিশেষকৈ তেওঁলোকৰ প্ৰেম কাহিনীটো ভাল লাগে তেওঁলোকৰ অঁ মিছিং সম্প্ৰদায়ৰ এহাল ডেকা গাভৰু আৰু তেওঁলোকৰ দুয়োৰে প্ৰেম সম্পৰ্ক গঢ়ি উঠিছিল অঁ সিহঁ অঁ সোৱণশিৰি নৈ পাৰত এখন মিছিং গাঁও আছিল তাতেই পানেইৰ ঘৰ আছিল দেউতাকে এই পানেইক বেলেগ এজন মানে দেউতাকৰ পচন্দৰ ল'ৰাজনৰ বিয়া দিবলৈ লৈছিল কিন্তু তাই জংকীক ভাল পাইছিল আৰু তাই দেউতাকৰ বিয়াত অমান্তি হৈছিল নিজৰ মতে জংকীৰ লগত বিয়া হ'বলৈ মন মেলিছিল আৰু তাই জংকীৰ লগত বিয়া হ'বলৈ মন মেলাত দেউতাকে তাইক মানে এদিন বন্দীশালত বান্ধি থৈছিল আৰু জংকীৰ লগত পলাই যাবলৈ লওঁতেই দেউতাকে তাইক তেনেকৈ ধৰি বান্ধি ৰাখিছিল আৰু এদিন যেনে তেনে তাই পলাই জংকীৰ লগত পলাই গৈছিল তেতিয়া দে দেউতাকে ধৰি আনি ধৰি আনিছিল আৰু তাইক শাস্তি দিছিল লাষ্টত শেষত জংকী আৰু পানে দুইটাকে দুইটাৰ মানে একলেগে মৃত্যুদণ্ড হৈছিল এই উপন্যাসখনে মোৰ বহুত বেছি ভাল লাগে